হেল্ল' খৰিকা ৰেষ্টুৰেণ্ট হয়নে অঁ ঠিক আছে আপোনালোকৰ তাত এই চাওমিন দিব পাৰিব নেকি যদি হয় তেতিয়া মোক এই চাৰিটা বজাত আপুনি দুই প্লেটমান চাওমিন দি পঠাবচোন এই জ্বলা নিদিব